হেল্ল' অ এনেই আছোঁ দেই বৰষা অ ভালে আছোঁ দেই তোমাৰ ভালনে অ ঘৰতে মানে এই তিনিচুকীয়াত এইয়া অফিচ ৰুমতে আছোঁ অ লগ পোৱা নাই আকৌ বহুতদিন হ'ল সময় আগডখৰটো প্ৰথম অফিচলৈ যাম তাৰপিছত পিছৰ সময়টো সময় ওলাব তুমি ক'ত আছা অ অ ডিগবৈত ন' কিবা কামত কিবা এনে ফুৰিবলৈ যাম বুলি ভাবিছা অ তিনিমান বজাত ন' আৰু কোনোবা যাবনে লগত অ অ হয় নেকি অ ভালে হ'ব বহুত দিন লগ পোৱা নাই লগ পাম ভালে লাগিব কিমান কেইটা কেইটামান বজাত পাবাহি চাৰে চাৰিমান বাজিব ন চাৰে চাৰিমান বজাত পাই গ'লে অ' পাৰিম নিশ্চয় সেইটো সময়ত ওম লগ পাম তেতিয়াহ'লে কাইলৈ অ অ বাই বাই